হেল্ল' হয় হয় হ'লচেল কৰ্মচাৰী ক'ৰ পৰা কৈছে আপুনি ক'ৰ পৰা কৈছে অঁ গ্ৰচাৰী হয়

অঁ অঁ হয় দক

হ'ব আইব যোগাৰ আছে যিমান পাৰোঁ হেৰি কৰি দিম আৰু অ চাই দিম অ যিমান পাৰোঁ চাই দিম দক আপ্নি আইব

আপুনি প্ৰায় পাবই দিয়ক গোটেইখিনি মোৰ তাতে পাব পাব পাব

পাৰিব পাৰিব পাই যাব এংকে পোৰা মই বাহিৰ কৰি দিব পাৰিম গোটেইখিনি পঠাই দিব পাৰিম হ'ব কথা নাই পাৰিম পাৰিম পাৰিম লিষ্টখন ল'ৰাৰ হাতত লিষ্টখন পঠাই দিব মই দি দিম গোটেইখিনি দিয়ক ঠিক আছে মই পাৰাখিনি কমাই দিম দিয়ক অঁ